ভাৰতৰ ইতিহাস অতিকৈ গুৰুত্বপূৰ্ণ অঁ প্ৰাচীন ভাৰতৰ নাম ভৰত নামৰ ৰজাৰ পৰা হৈছিলে প্ৰাচীন কালত যেতিয়া ভাৰতত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰিছিল তেনে সময়ত আৰ্যসকল আমাৰ ভাৰতবৰ্ষলে আহি বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন চোকে কাণে সোমাই পৰিছিলে আৰু তেনেদৰেই ভাৰতবৰ্ষৰ আৰ্য বসতিৰ স্থান হিচাপে পৰিলক্ষিত হয় আৰু ঠিক তাৰ পিছতে সংস্কৃত ভাষাৰ উদ্ভৱ হয় আৰু তেনেদৰেই সংস্কৃত ভাষাৰ পৰা বিভিন্ন ধৰণৰ ভাষাৰ আঞ্চলিক ভাষাৰ সৃষ্টি হয় এয়া হৈছে ভাৰতবৰ্ষৰ ইতিহাস আৰু দেশখনক আজি আমি জনা অনুসৰি গঢ় দি বিভিন্ন দিশত তোলিছে ৰাজনৈতিক সামাজিক অৰ্থনৈতিক বিভিন্ন ধৰণত আমাৰ দেশখনক আজি উচ্চতাৰ শিখৰলৈ লৈ গৈছে সকলো ফালৰ পৰা নদন বদন দেশখনক বিশেষভাৱে গঢ় দিছে আমাৰ নৱ প্ৰজন্মই নৱ প্ৰজন্মৰ উচ্চ মান বিশিষ্ট চিন্তাধাৰাই দেশখনক এক নতুন পৰ্যায়লৈ পৰ্যবেক্ষিত কৰিছে মোৰ বাবে গৌৰৱৰ দিনটো সেইটোৱেই যিটোত যিদিনাখন আমাৰ ভাৰতে ইমানদিনীয়া প্ৰচেষ্টাৰ অন্তত স্বাধীনতা লাভ কৰিছিলে আশাসুধীয়া প্ৰচেষ্টাৰ বিভিন্ন জনৰ ত্যাগৰ বলত বহুদিনীয়া আশাসুধীয়া প্ৰচেষ্টাৰ অন্তত যোনদিনাখন আমাৰ ভাৰতবৰ্ষই ঊনৈছশ সাতচল্লিছ চনৰ পোন্ধৰ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিলে সেইদিনাখনেই আছিল মোৰ বাবে আটাইতকৈ গৌৰৱৰ দিন মই ভালপোৱা স্বাধীনতা সংগ্ৰামীসকলৰ ভিতৰত আটাইতকৈ ব্যতিক্ৰমী নেতাজন হৈছিলে আমাৰ সমলোৰে শ্ৰদ্ধাৰ বাপুজী বুলি পৰিচিত মোহন দাস কৰমচাদ গান্ধী ওৰফে মহাত্মা গান্ধী তেখেতৰ অনুপ্ৰেৰণাত অনুপ্ৰাণিত বিভিন্ন নেতা কৰ্মীৰ মোৰ প্ৰিয় তেওঁলোকৰ যি ত্যাগ আৰু প্ৰচেষ্টাৰ বলত আমাৰ স্বাধীনতা লাভ কৰিছিলে সেয়া আমি কেতিয়াও নুই কৰিব নোৱাৰোঁঁ তাৰপিছতে আহে আমাৰ জৱাহৰলাল নেহেৰু বল্লৱ ভাই পাটেল আমাৰ অসমৰ কণকলতা বৰঠাকুৰ মুলা গাভৰু মণিৰাম দেৱান তেওঁলোকৰ বীৰত্বৰ সাহস এইসকলে মোক সঁচাকৈ অনুপ্ৰাণিত কৰে আৰু এইসকলেই হৈছে মোৰ প্ৰিয় নেতা কৰ্মী